অঁ হেল্ল' অঁ হয় ক'ৰ পা কৈছে আপুনি অঁ বাইদেউ কওকচোন অঁ বাইদেউ মই শিৱসাগৰে অঁ অঁ অঁ বাইদেউ অলপ জানিব বিচাৰিছে অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া আমাৰ শিৱসাগৰ জিলাখন হৈছে মানে ভাৰতৰ শুনিছেনে অসম ৰাজ্যৰ মানে এখন প্ৰশাসনিক জিলা দেই এই জিলাখন মানে ঐতিহাসিকভাৱে মানে অতি মানে গুৰুত্বপূৰ্ণ জিলা শুনিছে বাইদউ অঁ অঁ শিৱসাগৰ মানে পূৰ্বৰ নামটো আছিল মানে শিৱসাগৰ যিটো মানে এতিয়া মানে আপুনি এতিয়া গুৱাহাটীৰ পৰা আহিম কৈছে ন এতিয়া আপুনি গুৱাহাটী পৰা আহিলে পূৰ্ব দিশত প্ৰায় মানে তিনিশ ষাঠি কিলোমিটাৰ দূৰত্বত অৱস্থিত হ'ব নেকি অঁ অঁ অঁ অঁ কাৰেংঘৰ ন অঁ অঁ ইয়াত দৌলসমূহো আছে নহয় বাইদেউ গম পাইনে আপুনি অঁ অঁ এই এতিয়া হৈছে মানে হিন্দু বৈষ্ণৱ সম্প্ৰদায়ৰ মানে সৰ্বোচ্চ দেৱতা দেই তেওঁ মানে অ তাৰপৰা মানে তেওঁৰ নামেৰে মানে মানে দৌলটো উৎসৰ্গা কৰা হৈছে তাতে এতিয়া মানে আমাৰ শিৱসাগৰ মানে তাৰ ভিতৰতে দেৱীদৌল বিষ্ণুদৌল মানে দৌল গোটেইকেইটা মানে তাতে ওচৰতে আছে আপুনি মানে মানে চিন্তা কৰিব নালাগে আহিব বাৰু এইফালে আহিলে মোলৈ ফোন কল এটা কৰিলে হ'ব মই মানে সকলো চিনাকি কৰাই দিম

অঁ অঁ অঁ পাব এতিয়া মানে জয়দৌলটো ছিক্সটিন নাইণ্টি এইট চনত মানে আহোম ৰজা মানে স্বৰ্গদেউ যে ৰুদ্রসিংহই মানে তেওঁৰ মাতৃৰ মানে স্মৃতি নিৰ্মাণৰ বাবে নিৰ্মাণ কৰা হৈছিল মানে অঁ এই মানে মন্দিৰভাগ মানে ইটা শিলৰ দ্বাৰা নিৰ্মিত দেই বাইদেউ অঁ আছে আছে আছে আছে চব সকলো আছে তাৰপা ৰংঘৰৰ কথা হৈছে ৰংঘৰ মানে দেখিছে নহয় দুমহলীয়া ঐতিহাসিক পকীঘৰ তাক মানে আহোম অঁ যাক মানে আহোম শাসন কালত পেভেলিয়নৰূপে ব্যৱহাৰ কৰা হৈছিল অঁ হেল্ল' অঁ অঁ শুনিছে ন অঁ অঁ আপুনি মানে কেতিয়ালৈ আহা আহিম বুলি ভাবিছে আমাৰ ইয়ালৈ অঁ অঁ আহিব ন অঁ জয়দৌল জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত বাইদেউ অঁ জয় অঁ জয়সাগৰ মানে পুখুৰী পাৰত এতিয়া আপোনাৰ জয়দৌল আছে যেনে ধৰক দেৱীদৌল শিৱদৌল অঁ ইয়াক মানে জয়সাগৰৰ মানে বৰদৌল বুলিও জনা যায় অঁ বৰদৌল বুলিও জনা যায় এতিয়া জয়সাগৰৰ পুখুৰী কথা ক'বলৈ গ'লে অসমৰ মানে শিৱসাগৰ জিলাৰ অৱস্থিত এক মানে ঐতিহাসিক পুখুৰী বাইদেউ জয়সাগৰ মানে পুখুৰীক মানে জয়সাগৰ বৰপুখুৰী বুলিও জনা যায় অঁ শুনিছে চাগে অলপ হ'লেও অঁ অঁ জয়সাগৰ এতিয়া মানে পুখুৰী পাৰত জয়দৌল দেৱীদৌল শিৱদৌল এইবিলাকতো আছেই অঁ নামৰ উৎপত্তিও মান মানে এই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃ যে সতি জয়মতীৰ নামেৰে মানে পুখুৰীটো নাম আছিল জয়সাগৰ ৰখা হৈছে মানে সতি মানে মানে জয় মাতৃৰ সতি জয়মতীৰ নামেৰে পুখুৰীটোৰ নাম জয় জয়সাগৰ ৰখা হৈছে অঁ ইয়াৰ কালি হৈছে এক আঠ একৰ মানে ফৰ্টি ফ'ৰ বৰ্গৰ মানে মিটাৰ

মানে এই পুখুৰীভাগ মানে আহোম স্ৱৰ্গদেউ যে ৰুদ্ৰসিংহৰ অঁ ৰাজত্ব কালত মানে এই পুখুৰীটো খন্দোৱা হৈছিলে অঁ আৰু চন হৈছে এইটটিন নাইনটিন ছেভেন চনৰ মানে এয়া মই জনামতে ডিচেম্বৰ মাহত শুনিছেনে বাইদেউ অঁ ৰুদ অঁ স্বৰ্গদেউ ৰুদ্ৰসিংহই মানে পঞ্চলিছ দিনৰ অন্তৰ ৰংপুৰৰ যে ৰাজধানী শুনিছে বাইদেউ অঁ জয়সাগৰ মানে পুখুৰী মানে সম্পূৰ্ণ কৰিছিলে খান্দি মানে অঁ ৰুদসিংহই মানে ৰুদসিংহ মানে স্বৰ্গদেউ কথাই কৈছো মাতৃ সতি জয়মতি স্মৃতিৰ মানে অঁ ৰক্ষাতে মানে হেৰি কৰিছিলে বাইদেউ ৰক্ষাতে ৰ'ব দেই পাওঁ মানে অলপমান মানে দিন হৈছে ন এই জে জেৰেঙা পথাৰ যে জেৰেঙা পথাৰ ষোল্লশ অঁ ছিক্সটিন নাইনটিন মানে শকতৰ মানে আঘোণ মাহ যে আঘোণ মাহৰ তিনিদিনৰ মানে যোৱাত জয়সাগৰ পুখুৰী খানদিবলৈ মানে ইমানতে মানে আৰম্ভ কৰিছে আৰু তাৰপা আকৌ নাইনটিন অঁ ছিক্সটিন পাহৰিছো বাইদেউ অলপ দেই ছিক্সটিন নাইনটিন এইটত মানে এপ্ৰিল মানে আশে পাশে মানে মহাজনসকলে এখন মানে সভা অনুষ্ঠিত কৰিছিল অঁ কৰি তিনি মাহ খননৰ কৰাৰ পাছত মানে পুখুৰী মানে তিনি মাহ খনন কৰিছে মানে তিনি মাহ খান্দিছে এইটো অলপ মানে ভাবিবলৈ গ'লে মানে আচৰিত কথাটো অঁ পুখুৰীটো মানে পবিত্ৰ কৰা হয় মানে জয়সাগৰ পুখুৰীটো অঁ এই মানে জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰ তলাতল ঘৰলৈ আগৰ দিনৰ আৰু তলা মানে তলাতল ঘৰলৈ মানে পানী যোগান যিবিলাক পানী যোগান ধৰা হয় ন পানী যোগান ধৰি মানে ইয়াৰ দৈৰ্ঘ্য মানে দুই মানে মই জনাত দুই কিলোমিটাৰমান হ'ব নেকি অঁ অঁ কিছুমান এতিয়া বুৰঞ্জিত কোৱা হৈছে নহয় এইবোৰ যে ৰুদ্ৰসিংহ মাতৃ নাম আছিলে জয়মতীক স্মৰণ কৰি মানে সাগৰৰ সদৃশ পুখুৰীটো নিৰ্মাণ কৰিছে মানে অল্প ডাঙৰ পুখুৰী সাগৰৰ সমানে সদৃশ নিৰ্মাণ কৰি দিছে তেওঁলোকে অঁ অঁ হয় আৰু মানে পুখুৰীৰ পাৰৰ সৈতে মানে মাটিকালি তিনিশ ওঠৰ এককৰ পৰা পানী আৱৰা এলেকা মানে এশ পঁচপন্ন একাক মানে আৰু ইয়ালৈ মানে ইয়ালৈ মানে ভাল কথা যে প্ৰতিবছৰ মানে ইয়ালৈ বিভিন্ন পৰিভূমি চৰাইয়ো আহে দেই অঁ সেইবিলাকো দেখিব যদি সময় সুবিধা মিলে অঁ আৰু এতিয়া স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত তেওঁৰ মানে পৰ্বতীয়া গোঁসাই আছিলে বাবেই মানে ইয়াৰ পাৰত থকা ব্যৱস্থা কৰিছিল অঁ এতিয়া স্ৱৰ্গদেউ গৌৰীনাথ সিংহৰ মানে দিনত মোৰামূৰীয়া বিহু শুনিছে নহয় মোৰামূৰীয়া মানে অঁ হ'ব দে